হেল হেল্ল' অঁ শুনিছে অঁ এই মোৰ ঘৰত অলপ কাম আছিলে কাম কৰিবলে পাৰিব নি কাইলেৰ পৰা কৰিলেও হ'ব চফা কৰিব লাগে ঘৰ চৰবোৰ হব লাগিব তিনি চাৰিদিনমান কিমানকে লয় বা আকৌ আপুনি এতিয়া দিনত অঁ হ'ব বাৰু আহিব নহ'লে ঘৰচৰ মুচিব আছে সাৰিব আছে অঁ অঁ অঁ আৰু কৰিব আপুনি আপুনি পাৰিলে লৈ আহিব দুজনী ভাল হ'ব

কি বুলি কয় কাইলে কেইটা বজাত আহিব

অঁ অঁ ভাত পানী আমাৰ ঘৰতে খাব নে ঘৰৰ পৰা এটা টিফিন লৈ আহিব অঁ অঁ অঁ অঁ পাৰিব কৰিবলে অঁ অঁ ত ভালকে কৰিব লাগিব কামখিনি দেই তেন্তে মই বেলেগ মানুহ নিবিচাৰোঁ আৰু অঁ মচিব লাগিব কাপোৰ অলপ ধুব আছে সেনেকুৱা কৰিব লাগিব লাগিব তিনি চাৰি দিনমান লাগিব অঁ অঁ তেন্তে মই বেলেগ মই বেলেগ মানুহ নিবিচাৰো আৰু দেই আৰু এজনী মানুহ লৈ আহিব অঁ দুজনী হ'লে হৈ যাব দুজনী হ'লে ভাল পাব কৰি কেনে অঁ অঁ আকৌ আহিব দুপৰীয়া খাই বৈ আকৌ পিছবেলা লাগি দিব আকৌ তিনিশ ল'বই ন অঁ অঁ হ'ব বাৰু দিয়ক তিনিশকে দিম বাৰু হ'ব থৈছোঁ এতিয়া